পাৰিবাৰিক ৰেচিপি আছে যেনে আমি বহাগ বিহুত এটা ৰেচিপি বনাওঁ যেনেকৈ আমি পঁইতা ভাতৰ লগত আমৰলি পৰুৱা আৰু এখন এশ এবিধ শাকেৰে আমি এখন চবজি বনাওঁ সেইখন আমাৰ পৰিয়ালৰ আগৰ প্ৰজন্মৰ পৰাই চলি আছে সেই ৰেচিপিটো অতি সহজ পদ্ধতিৰে বনাব পাৰি আমৰলি পৰুৱাটো গছৰ পৰা পাৰি আনি আমৰলিবিলাক যাবৰ বাবে হালধি দি থৈ দিব লাগে তেতিয়াহে কি হয় আমলৰিবিলাক আঁতৰি যায় আৰু টোপটো ওলাই পৰে আৰু সেই টোপটো আমি ভালদৰে ধুই কেৰাহিত অলপ তেল গৰম হোৱাৰ পাছত গৰম কৰিব লাগিব কেৰাহি তেলটো গৰম কৰি লোৱাৰ পাছত তাত আমি অলপ পিঁয়াজ দিব লাগিব পিঁয়াজ দি ভাজিব লাগিব একদম কম জুইত ভাজিব লাগে কম জুইত ভজাৰ পাছত আমি আম যেতিয়া আমি ভাজাটো হৈ যায় তেতিয়াই আমি তাক নমাই থৈ গৰমে গৰমে আমি পৰিৱেশন কৰিব পাৰোঁ এইটো এটা আমাৰ বহাগ বিহুত খোৱা এটা অসমীয়া মানুহৰ এটা পাৰম্পৰিক আৰু আগৰ প্ৰজন্মৰ পৰা চলি অহা এটা ভাল ৰেচিপি এই ৰেচিপিটোৰ পৰা কিছুমান ভাল গুণাগুণো আছে যেনেকৈ আমি আমৰলি পৰুৱাটো খালে বহাগ বিহুত খালে আমাৰ এটা ঔষোধি গুণ হিচাপে কাম কৰে এই খালে আমাৰ কি হয় আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় এই বেমাৰ আজাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ আৰু এটা কি হয় আমি পঁইতা ভাত খাওঁ পঁইতা ভাতটো খালে আমাৰ বহাগ বিহুত খালে কি হয় তাতো আমাৰ আমাৰ বহুত এটা বৈজ্ঞানিক কিছুমান গুণাগুণ আছে আৰু বিজ্ঞান ভিত্তিটো ইয়াৰ কিছুমান আমি ঔষধৰ গুণৰ কিছুমান কাম কৰে পঁইতা ভাতটো আৰু এটা ৰেচিপি হ'ল আমি মিক্স চবজি বনাওঁ এশ এবিধ শাকেৰে আমি বনোৱা চবজি যি চবজি আমি অকল বহাগ বিহুতে ব্যৱহাৰ কৰোঁ বাকী আমি আন সময়ত আমি সেইবিলাক ব্যৱহাৰ নকৰোঁ বহাগ বিহুত যদি আমি সেইটো ৰেচিপি বনাই খাওঁ সেই এশ এবিধ শাকৰ যিটো ৰেচিপি বনাই খাওঁ তেতিয়াহ'লে আমাৰ কি হয় সেইটো আমাৰ এটা গুণাগুণ হয় আমাৰ ঔষধৰ গুণ কৰে এইটো এটা পাৰম্পৰিক আমাৰ ৰেচিপি চলি আহিছে আদি প্ৰজন্মৰ পৰা আৰু এতিয়াও আমি সেই ৰেচিপিটো লৈ আমাৰ এটা বহুত ভাল গুণাগুণ আমি লাভ কৰিছো